অঁ কওক হয়

মাছৰুম মাছৰুমটো ওৱেষ্ট হক মাছৰুম আৰু বাটান মাছৰুম দুটা মাছৰুম তাৰমানে ওৱেষ্ট হক মাছৰুমটো আপোনাৰ জাৰকালি কৰা যায় আৰু বাটান মাছৰুম টেম্পেৰেচাৰ যেতিয়া বাঢ়িব তেতিয়াও কৰিব পৰা যায় আৰু মাছৰুম কৰিবলে হ'লে আপোনাৰ এই যে ধান খেৰ আছে যে ধান খেৰৰ অলপ প্ৰেচ কৰি পেলাই এই নাইবা একদম ভালকে বান্ধিব লাগে বান্ধি তাৰমানে আপোনাৰ টাব থাকে যে টাব টাবৰ চাইজত এই এনেকে ডাঠকে বান্ধি ল'ব লাগে আৰু বান্ধি এইটো হয় হয় এইটো ওলমি ৰাখিব পৰা সুবিধা কৰি ল'ব লাগিব সুবিধা কৰি ল'লে তাৰ মাছৰুমৰ ছিদ পায় বীজ পাই এই মাছৰুম যিবিলাকে খেতি কৰে তাৰ পৰা এই মাছৰুম ছিদ আনি পেলাই তাত চ চটিয়াই দিলে আৰু পানী দি পেলাই ভিজাই ৰাখিব লাগে খেৰখিনিত তাৰ পিছতে আৰু মাছৰুম ওলায়েই আহে বাটন চাইজ চাইজ অৱ ৱেষ্টাৰ্ন সেইটো একমাহৰ পৰা ডেৰ মাহৰ এইটো মাছৰুম হাৰভেষ্টে কৰিব পাৰি তাৰমানে প্ৰথম যিবিলাক ওলাই তাৰ পিছত ওলায়েই থাকেতো তিনিটা তিনি বাৰ মান ছিঙিব পাৰি বিষাক্ত তাৰমানে জংঘলৰ পৰা আনে যে কিছুমান নন এডিবোল মাছৰুম আছে সেই সেইটো মাছৰুম সাধাৰণতে ই নবনায় তাৰ পৰা ছিদ নবনায় যিখিনি এডিবোল মাচৰুম সেইখিনিহে সেইখিনিহে ছিদ বনোৱা যায় সেইখিনি এই নহয় ইনফেকচন নহয় প্ৰ'টিনটো আচলতে বেছি থাকে অঁ মাছৰুমটো সকলোৱে খাব পাৰে কিছুমান এই যে এই বোলে এই ভেঁকুৰ ভেঁকুৰ আৰু খামনে এইটো কাৰণে কিছুমানে নাখায় কিন্তু চবেই খাব পাৰে আৰু এই মাছৰুমত প্ৰ'টিন বেছি আৰু ইজি টু ডাইজেষ্ট এই চবেই পাৰে মাছৰুম মাছৰুমৰ চুপ চুপ বনাই খায় হয় হয় থেংক ইউ